ভাৰতৰ খাদ্য বুলি ক'লে ভিন্ন ভিন্ন খাদ্য আমি দেখিবলৈ পাওঁ কিন্তু ভাৰতৰ বিষয়ে মই যিমানখিনি জানোঁ কিন্তু খাদ্যবোৰৰ জুতি লৈ এতিয়ালৈকে পোৱা নাই কিন্তু আমি এইটো কথা ক'ব পাৰোঁ যে আমি অসম প্ৰথমতে আমি অসমখনক চাব পাৰোঁ খাদ্য ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক কাৰণ আমাৰ অসমখনত ভিন্ন জাতি জনজাতীৰ লোক লগলাগি বাস কৰি আছে বড়ো কছাৰী ৰাভা ডিমাচা এইবিলাক সকলো আছে আৰু সেই জাতিবোৰৰ বা সেই জনজাতীবোৰৰ খাদ্য খোৱাৰ তালিকাবিলাক বেলেগ মিচিঙৰো বেলেগ বড়োৰ বেলেগ ভিন্ন ভিন্ন সেইবাবে অসমীয়া যেতিয়া থালী বুলি কওঁ অসমীয়া অসমক তেতিয়া আমি অসমখনত প্ৰথমতেটো অসমীয়া থালী সেনেকৈ আমি নিৰ্বাচন কৰাটো বৰ্তমান সময়ত যথেষ্ট কঠিন হৈ পৰিছে

অসমীয়া থালীখন বুলি যেতিয়া আমি হোটেলত গৈ কওঁ য'ত অসমীয়া থালী দিয়া হয় বা অসমীয়া আমি যিকোনো উৎসৱ পাৰ্বণত অসমীয়া থলুৱা খাদ্য হিচাপে অসমীয়া অসমীয়া খাদ্য খাওঁ তেতিয়া আমি কি পাওঁ পোনতে কওঁ আমি খাওঁ খাওঁ লাব্ৰা যিটো আমাৰ চববিলাক মিক্স কৰি বনোৱা হয় তাৰপিছতে আমাৰ আলু পিটিকা মাছ পোৰা বেঙেনা পোৰা ঢেকিয়া ভাজা খুঁতুৰা শাক ভাজা তেনেকৈ বিভিন্ন প্ৰকৃতিৰ শাক লগতে কলডিল কলডিল আৰু কল পছলা এইবিলাকে আমাৰ থলুৱা খাদ্যৰ ভিতৰত সাধাৰণতে পৰে মাছ অঁ মাছ বনোৱাৰো বিভিন্ন প্ৰকাৰ আছে অসমীয়া সকলোৱে বনোৱা প্ৰকাৰবিলাক ভিন ভিন সেইফালৰ পৰা আমি ক'বলৈ গ'লে ভিন্ন ভিন্ন আৰু জাতি জনজাতি জনজাতিবোৰৰো মিচিঙে যিদৰে মাংস বনাব সেইটো বড়োৱে নবনাই বিশেষকৈ আমাৰ পনীয়াৰ ক্ষেত্ৰতে অকল পনীয়া মানে মদৰ ক্ষেত্ৰত মদৰ ক্ষেত্ৰতেই যদি আমি চাওঁ গোটেইকেইটা জনজাতিৰে ভিন্ন ভিন্ন নাম কোনোবাই চু কোনোবাই জু কোনোবাই জুমাই জুদি তেনেকৈ ভিন্ন ভিন্ন নাম পোৱা যায় আপং মিচিঙে কয় আপং এইয়াই যিদৰে নামবিলাক বেলেগ বেলেগ হয় তাৰ বনোৱাৰ পদ্ধতিবিলাকো সঁচাকে বেলেগ বেলেগ হিচাপে আমি দেখিবলে পাওঁ তাৰোপৰি ভাৰতৰ খাদ্যৰ কথা ক'বলৈ গ'লে ভাৰতবৰ্ষত যিমান কেইখন ৰাজ্য আছে প্ৰত্যেকৰে সুকীয়া সুকীয়া খাদ্যসম্ভাৰ আছে অসমত যেনেকৈ অসমীয়া খাদ্য উৰিয়াত উৰিয়া তামিলত তামিল বিশেষকে তামিলৰ ফালে এটা খাদ্যসম্ভাৰৰ লগত এটা মন কৰিবলগীয়া এটা বিশেষ বিশেষত্ব আছে যিটো আগতে আমাৰ অসমতো আছিল অসমতো ব্যৱহাৰ কৰিছিল আৰু বিশেষকৈ উৎসৱ পাৰ্বণ বা বিয়া সবাহবোৰত সেইবিলাকতটো সাংঘাতিকভাৱে মানে কলপাতৰ বা কল এতিয়া মানে কলৰ এই মানে এইটো বনাই পেলাই কৰে যে কলগছডালৰ গাগছ ডালৰ পৰা কাটি কাটি বনাই পেলাই কৰে সেইটোত ভাত খোৱা মানে পদ্ধতিটো আমাৰ আগতে অসমত বিশেষকৈ বিয়া হওক সৰু বিয়া হওক ডাঙৰ হওক বা শ্ৰাদ্ধ হওক প্ৰতিখন মানে সকামতে মানে সেই সেই মানে কলৰ সেই ব্যৱহাৰ কৰা হয় বা কলপাতৰ ব্যৱহাৰ কৰা হয় প্ৰসাদৰ ক্ষেত্ৰতো কল কলপাত ব্যৱহাৰ কৰা হয় আজিকালি মাত্ৰই ডিস্পজেবল পাই প্লেটবিলাক পায় সেইযে আমি তামিলৰ ফালে কওঁ অৰ্থাৎ কৰ্ণাটক কেৰেলা

কলপাতত তেওঁলোকে এটা ভাতটোকে তেওঁলোকে টোপোলা ভাত কয় সেই টোপোলা ভাতটো কিন্তু আমাৰ জনজাতীয় খাদ্য সম্ভাৰতো আমি যদি চাওঁ ক'ৰবাত কোনোবা কোনোবা জনজাতিয়ে সেই টোপোলা ভাত এতিয়াও প্ৰস্তুত কৰে কলপাততে তেওঁলোকে কৰে তেওঁ তেওঁলোকে কলপাতত যিটো বস্তু থালখন দিলেও তাত কলপাত দি পেলাইহে তাত ভাত দিয়ে বা তেওঁলোকৰ ৰুচি খাদ্য খাদ্য সেই খাদ্য কলপাতৰ ওপৰতহে প্ৰতিখন দোকানত কলপাতৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় সেইটো দেখি পেলাই আমাৰ মনত মানে ভাৱ হয় যে আমি এইবিলাক কিয় এৰিলোঁ আচলতে সেই প্ৰকৃতিৰ সেই ওপৰত খালে কেতিয়াও বেমাৰ আজাৰ নহয় তাত বিভিন্ন ঔষধি গুণ আছে কলপাতত কেঁচা কলপাতখনত যেতিয়া গৰম ভাতটো দিব ভাতটো দিয়াৰ লগে লগে যিটো এটা গোন্ধ ওলায় সেই কলপাতটো সিজি যায় সিজি যাই পেলাই যিটো স্মেল আহে সেই স্মেলটোৰ লগত কলপাতৰ পৰা কিবা কিবি মানে আমাৰ পাওঁ ঔষধি গুণ জাতীয় কিছুমান ধাতু জাতীয় কিছুমান বস্তু মানে ওলাই আহে যিটো আমাৰ ভাতৰ লগত মিশ্ৰণ হৈ আমাৰ দেহৰ কাৰণে উপকাৰী তেওঁলোকে প্ৰতিটো মানে দোকানত গ'লে পিঠা খালেও বা কিবা সৰু বস্তু খালেও অন্য বা ডিস্পজেবল বা প্লাষ্টিক প্লেট ব্যৱহাৰ নকৰি তেওঁলোকে তাৰ ওপৰত প্লাষ্টিক প্লেট ব্যৱহাৰ কৰে যদিও তাৰ ওপৰত কলপাত দিয়ে কলপাত নিদিয়াকে তেওঁলোকে কোনো বস্তুৱেই নাখায় আৰু মানে বিক্ৰীও নকৰে লগতে কলপাতৰ তেওঁলোকৰ পৰিৱেশো বিনষ্ট নহয় আমাৰ প্লাষ্টিকৰ যে আৱৰ্জনাবোৰ থওঁতে থওঁতে মানে আমাৰ মাটিও বেয়া হৈ গৈছে সেইবিলাকত মানে সেই কলপাত ব্যৱহাৰ কৰাৰ ফলত তেওঁলোকে মাটিটো মাটিটোকো তেওঁলোকে অৰ্থাৎ সংৰক্ষণ এটা কৰিছে পৰিৱেশক প্ৰদূষণৰ পৰা মুক্ত কৰিছে সেইটো এটা মন কৰিবলগীয়া বিশেষত্ব আন এটা কথা আমি দেখিবলৈ পাওঁ দক্ষিণ ভাৰতৰফালে তেওঁলোকে আমি তেওঁলোকে নামটো বেলেগ কৈছিল নামবিলাক সকলোৰে ভিন্ন ভিন্ন ঠাই বিশেষে জেগা বিশেষে নামবিলাক ভিন্ন ভিন্ন কিন্তু তেওঁলোকক এই নৰসিংহৰ পাতটোৰ ব্যৱহাৰ প্ৰতিখন আঞ্জাতে দেখিবলৈ পোৱা যায় এইটো এটা মন কৰিবলগীয়া বিশেষত্ব নৰসিংহ পাত ব্যৱহাৰ নকৰাকৈ তেওঁলোকে কোনো আঞ্জাই নবনায় এইটো এটা বহুত ভাল লগা কাৰণ নৰসিংহৰ যিটো উপকাৰিতা তেওঁলোকে সেইটো ভালদৰে হৃদয়ংগম কৰে আৰু দক্ষিণ ভাৰতত সেই ব্যৱহাৰবিলাকৰ প্ৰচুৰ পৰিমাণে দেখা পোৱা যায় এই আমাৰ আগতে নৰসিংহৰ পাতৰ প্ৰয়োগো দেখা গৈছিল ঘৰে ঘৰে নৰসিংহৰ আঞ্জা খায় এতিয়া নৰসিংহৰ গছে পাবলৈ নোহোৱা হৈছে ক'ৰপৰা আৰু নৰসিংহৰ পাত খাব বৰ্তমান ভাৰতবৰ্ষত বিশ্বায়নৰ প্ৰভাৱ দেখা গৈছে কিয়নো মেইন কথা আমি কিয় ক'ব বিচাৰিছোঁ খাদ্য ক্ষেত্ৰত বস্ত্ৰৰ ক্ষেত্ৰত যথেষ্ট বিশ্বায়নৰ প্ৰভাৱ পৰিছে যথেষ্ট যিহেতু আজিকালি গ্লবেলাইজেশ্যনৰ সময় আহিছে আমি হাততে মোবাইলটো থাকে আমাৰ মাধ্যম আহিছে আমাৰ হাতলৈ সেইবাবে আমি গোটেই পৃথিৱীখনক হাতৰ মুঠিত ল'ব পাৰিছোঁ ক'ত কেনেকুৱা খাদ্য ব্যৱহাৰ কৰিছে কেনেকৈ ৰেচিপি কৰিছে ব্যৱহাৰ কৰিছে কেনেকুৱা মানে ব্যঞ্জন প্ৰস্তুত কৰিছে চাইনিজ ব্যঞ্জন কেনেকৈ প্ৰস্তুত কৰিছে মচলাযুক্ত মানে ইণ্ডিয়ানৰ উপৰিও আমাৰ ফৰেনিয়ান খাদ্য প্ৰণালীবিলাকহে আমাৰ আজি ভাৰতবৰ্ষলৈ আহিছে কাৰণ আমি সকলোৱে আমি সকলোৱে যিবিলাক আমি সকলোৱে আমি অনুকৰণ কৰি থাকোঁ আমাৰ দেশতকৈ যিবোৰ দেশ আগবাঢ়ি গৈছে সদায় আমি

উচ্চ জাতিক উচ্চজনক যিদৰে আমি অনুকৰণ কৰোঁ আমাৰ প্ৰতিটো দিশত অৰ্থনৈতিক হওক সাংস্কৃতিক হওক খাদ্যসম্ভাৰ হওক বিভিন্ন দিশত আমি আমি অনুকৰণ কৰোঁ আমি পাশ্চাত্যক সাহিত্য কলা সংস্কৃতিক সকলো ক্ষেত্ৰতে আমি পাশ্চাত্যক অনুসৰণ কৰি আহিছোঁ সেইদৰে আমি খাদ্যসম্ভাৰৰ পৰা সাজ পোছাকৰ ওপৰতো আমি অনুকৰণ কৰি আহিছোঁ সেইবাবে আমি আজিকালি কিদৰে ৰেচিপি বেলেগকে বনায় সেই ৰেচিপিবিলাক আমি বনাবলৈ লৈছোঁ এতিয়া ব্ৰেকফাষ্ট আগতে আমি আমাৰ গাঁৱলীয়া সমাজত ব্ৰেকফাষ্ট শব্দটো ব্যৱহাৰ নহৈছিল ৰাতিপুৱাৰ আহাৰ ৰাতিপুৱাৰ আহাৰ বা ৰাতিপুৱাৰ জলপান কিদৰে খাইছিল তাত কিছুমানে পিঠা পনা বনাই টেকেলিমুখত দিয়া হওক বিভিন্ন বিভিন্ন পিঠা বনায় যি চাউলৰ গুড়ি পিচি চাউল পিচি গুড়ি কৰি যিকোনো গুড়ি সকলোৰে ঘৰত থাকেই ভাপত দিয়াই হওক টেকেলিমুখত দিয়াই হওক বা কেটেলিমুখত দিয়াই হওক বিভিন্ন ধৰণৰ আমাৰ পিঠা বনায় তে কিছুমানে ৰাতি কাঁহীত দি থয় ৰাতিপুৱা আকৌ কাটি পেলাই সেই গুড়িৰ লগত চাহ খায় আৰু জলপানৰ ঠাইত বৰা চাউল বা টোপোলা ভাত আৰু এবিধ চাউল আছে সেইবিধ চাউল তেনেকেই গাখীৰৰ লগত সানি গাখিৰ কল সানি পেলাই খায় আৰু সকলোৱে কামে কামে গুচি যায় স্কুলত যোৱা স্কুলত গ'ল আৰু কামত যোৱা কামত গ'ল আৰু যদিহে কাৰোবাৰ ঘৰত তেনেকুৱা খাদ্য কিবা কাৰণত নাথাকে তেতিয়া সকলোৱে পঁইতা ভাত খায় সেইটো থাকিলেই আৰু একো নালাগিছিল কিন্তু আজিকালি ব্ৰেকফাষ্ট বুলি কওঁতে কোনোবাই ব্ৰেড বাটাৰ খাব কোনোবাই ব্ৰেড জামচ খাব কোনোবাই খাব কল ডিম আৰু কোনোবাই খাব বা হাই আৰু ৰুটি খাব চব্জি খাব কিন্তু আগৰো যিবিলাক আমাৰ জলপান আছিল আজি সেই সেইবিলাকৰ সলনি হৈছে আৰু হয়ো আমাৰ হাতত সময়ো নোহোৱা হৈছে বা যোগাৰ কৰা বস্তুৰ অভাৱ হৈছে আগতে ঢেঁকী আছিলে আৰু যে আগতে ঢেঁকীত একে এসোপামান মানুহৰ সময় অভাৱ হোৱা নাছিল কাম কম আছিল সেইবাবে তেওঁলোকে কম সময়ৰ ভিতৰতে মানে সহজ পদ্ধতিত গুড়া খুন্দি থৈ দিলে পিঠাগুড়ি খুন্দি থৈ দিলে তাৰপিছতে তেওঁলোকে কি কৰিলে সেই পিঠাগুড়াৰ পৰা পিঠা গুড়িৰ পৰা পিঠা বনাই থৈ আকৌ সেইবিলাক খায় দিনটোলৈকে ভাতখোৱা টাইমলৈকে ঠিকে থাকে কিন্তু আজি আজি মচলাযুক্ত মচলা ক্ষেত্ৰত যদি ক'ব যাওঁ ইমানে মচলা খায় মানুহে আজিকালি কিন্তু বেংগলী বেংগলীৰ পৰা কিন্তু এই খাদ্যটো খোৱা বিশেষকৈ দেখা যায় তেওঁলোকৰ যিমানে যি নহওক তেওঁলোকৰ খাদ্য সম্ভাৰৰত বেংগলীসকলৰ মচলা প্ৰয়োগটো বহুত বেছি হয় আমা আমা ভাৰতবৰ্ষত থকা বঙালী সম্প্ৰদায়ৰ লোকসকলক যদি আমি চাওঁ আমাৰ তুলনাত মচলাযুক্ত খাদ্যই তেওঁলোকে বেছি খায় কিন্তু আজিকালি সকলোৱে সমানে খোৱা হৈছে কাৰণ আজিকালি সকলোৱে ইউটিউবত কোনটো ৰেচিপি কিহেৰে বনোৱা হয় কেনেকৈ বনোৱা হয় কেনেকৈ পকোৰা বনোৱা হয় চিকেন পকোৰা কেনেকৈ বনোৱা হয় ভেজ পকোৰা আলু চপ এইবিলাক যেতিয়া বনাব সেইবিলাকত সৰহভাগতে মচলা ব্যৱহাৰ কৰা হয় টেষ্টি হ'বৰ বাবে মাংসৰ ক্ষেত্ৰতোটো ক'বই নালাগে আগতে যিদৰে আমাৰ ভোগ কচুৰ ব্যৱহাৰ কৰিছিল ভোগ কচুৰে মাংস বনাইছিল মাটিমাহ মাটিমাহৰ দাইলত মাংস পেলাই দি খাইছিল আৰু পিঁয়াজ আলুৰেও মাংস মাংস বনাই খাইছিল কিন্তু বৰ্তমান সময়ত কেপচিকাম চিলি চিকেন চিলি চিকেন বনাই খাই ভোগ কচু গ'ল আলু মাংস আঞ্জা গ'ল এতিয়া চিলি চিকেন খায় বাটাৰ চিকেন খায় বাটাৰ পনীৰ খায় মানুহৰ ভেৰাইটিচ মানে খাদ্য খায় কিন্তু চব মচলাযুক্ত খাদ্য খায় যাৰ ফলত বিভিন্ন সময়ত আমি বিভিন্ন বেমাৰৰো সন্মুখীন হৈ আহিছোঁ খাদ্যৰ কথা ক'বলৈ গ'লে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰায়ে হওক মচলাযুক্তই হওক ভাৰতত প্ৰচলিত বিভিন্ন খাদ্য কথা ক'বলৈ গ'লে যথেষ্ট আছে কৈ শেষ কৰিব নোৱাৰি যিমানে কৈ যোৱা হ'ব সিমানে ওলাইয়ে গৈ থাকিব কিন্তু ভাৰতত বেছি প্ৰয়োগ হয় ৰুটি ৰুটিটো সকলোৱে খায় অসমত কেৱল ভাতৰ প্ৰয়োজন আছে কিন্তু বাহিৰৰ মানুহে ভাত খায় যদিও একেবাৰে সীমিত কম পৰিমাণত তেওঁলোকৰ বাবে ৰুটিটোৱে প্ৰথম খাদ্য ভাৰতবৰ্ষত খাদ্যসম্ভাৰৰ জনপ্ৰিয় বুলি ক'লে বহুত আছে সেইবাবে আৰু জনপ্ৰিয় ইমানখিনি আৰু মনত ৰাখাটো দিগদাৰ এতিয়া মনলৈ অহা নাই মনলৈ ক'বলৈ গ'লে ভাৰতৰ খাদ্যৰ দৰে ভিন্ন খাদ্য বিশেষকৈ আমাৰ এই মৰিগাঁওত মৰিগাঁৱত যদি আমি চাওঁ তিৱাসকলৰ আমাৰ ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বসবাস কৰে তিৱাসকলেতো মেজেংকৰি জেংকৰি এইবিলাক খাদ্য খায় ইয়াত আমাৰ আহোম সম্প্ৰদায়ৰ এটি মানে বিহুৰ সময়ত মানে এটা পৰম্পৰা আছে আমৰলিৰ যে এই যে এইটো মানে বগা বগাটো যে সেইটো ধুনীয়াকে বইল কৰি পিটিকি খোৱাটো এটা সকলোৰে মানে পৰম্পৰাগত নিয়ম এইটো আমাৰ ক'বলগীয়া এটা কথা আৰু বা মন কৰিবলগীয়া এটা বিশেষত্ব কাৰণ জেংকৰি মেজেংকৰি অসমৰ চাগে নামনি অসমৰ মানুহে মানুহৰ মাজত প্ৰচলিতটো কম কিন্তু আমাৰ মধ্য অসমৰ পৰা উজনি অসমৰ প্ৰত্যেকখন জিলাতে জেংকৰি মেজেংকৰি প্ৰভাৱবিলাক বা আমৰলি পৰুৱাৰ যিটো টোপ এইবিলাক খোৱাৰ মানে প্ৰভাৱটো বহুত বেছি অসমতে যিদৰে ভিন্ন উজনি আৰু নামনিৰ মাজত যিদৰে বিভিন্ন খাদ্যৰ ক্ষেত্ৰতো ভাষাৰ লগতে খাদ্যৰ ক্ষেত্ৰতো পাৰ্থক্য আছে ঠিক তেনেদৰে ভাৰতবৰ্ষৰ গোটেইকেইখন অঞ্চলতে খাদ্যসমূহৰ পাৰ্থক্য ভিন্ন হ'ব আৰু কিছুমান খাদ্যৰ মিলো দেখা যায়